একডাল গছৰ পৰা আৰু অধিক গছ পাবলৈ হ'লে তাক বিভিন্ন কৌশল প্ৰয়োগ কৰি আৰু বহুত গছ পাব পাৰি গছবিলাকৰ ডাল বা ঠানি কাটি ৰুয়ো তাক বেলেগ কৰি আৰু গছ ডাঙৰ কৰিব পাৰি আৰু যত্ন বহুত কৰিব লাগে সৰু ল'ৰা ছোৱালীক যেনেকৈ ডাঙৰ দীঘল কৰোঁতে অলপমান কষ্ট হয় গছ এডালো ডাঙৰ দীঘল কৰোঁতে অলপ কষ্ট হয় সেই হিচাপে গছডালৰ পৰা কিছুমান গছ ঠানিৰ পৰা হয় আৰু কিছুমান গছত কলম দিব লাগে কলম দিও কিছুমান গছ ডাঙৰ কৰিব পাৰি আৰু এডালৰ পৰাই বহুতডাল গছ পাব পাৰি গছবোৰ ডাঙৰ হোৱালৈ চাই সাৰ পানীৰ দৰকাৰ অলপ বেছি হয় ঠাইবিলাক চাফ চিকুণ কৰি ৰাখিব লাগে আৰু গ গছৰ গুড়িত ঠিকমতে সময়মতে পানী সাৰ আদিবিলাক দিব লাগে